সাধাৰণতে আমাৰ গ্ৰাম্য অঞ্চলত শিক্ষাৰ হাৰটো কম দেখা যায় তুলনামূলকভাৱে চহৰতকৈ যিহেতু চহৰত পঢ়া শুনাৰ সুবিধা যিকোনো ক্ষেত্ৰত তাত অলপ উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰিব পাৰি আনহাতে গাঁৱত ইমান ব্যৱস্থা থকা দেখা নাযায় সেয়েহে গ্ৰাম্য অঞ্চলত অধিবক্তাসকলে আইনী সম্পদৰ সীমিত প্ৰৱেশ কম আইনী চিকিৎসক আৰু দূৰ দূৰ দূৰৱৰ্তী স্থানৰ বাবে ক্লাইণ্টৰ ওচৰলৈ যোৱাৰ যোৱাত অসুবিধা সৈতে জড়িত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা যায় গ্ৰাম্য অঞ্চলত যিহেতু বহুত ভিতৰুৱা ভিতৰুৱা গাঁও থাকে অধিবক্তাসকলে সকলো ক্লাইণ্টৰ ওচৰলৈ যোৱাটো সম্ভৱ নহয় সেই সেই ক্ষেত্ৰত অধিবক্তাসকলক সকলৰ অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় আৰু আনহাতে ক'বলৈ গ'লে পুলিচ কৰ্মচাৰীসকলেও এই ক্ষেত্ৰত বহু ধৰণৰ বাধাৰ সন্মুখীন হয় কিয়নো সীমিত জ্ঞান আৰু ধাৰণাৰ অভাৱৰ ফলত মানুহে বহুত কিবাকিবি অন্ধবিশ্বাসৰ বলি হৈ যিকোনো অপৰাধমূলক কামত লিপ্ত হৈ যায় আনহাতে আমি গ্ৰাম্য অঞ্চলত ক'ৰ্টৰ কথা ক'ব পাৰোঁ ক'ৰ্টৰ ঠিক তেনেধৰণে একেই সমস্যাৰ সৃষ্টি হয় আদালতৰ গোচৰ বেকলগ অপৰ্যাপ্ত সুবিধা আৰু আইনী পেছাদাৰী অভাৱৰ সৈতে যুঁজিব পাৰে যাৰ ফলত সময় উপযোগী আৰু ন্যায় অন্যায় নিশ্চিত কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰে গাঁও অঞ্চলৰ যিকোনো ক্ষেত্ৰত আমি ন্যায় নিশ্চিত কৰাটো অতি কঠিন হৈ পৰে